এই জীৱিকাটোৰ বিষয়ে মই যিমান জানো মাছ ধৰা ব্যৱসায়টোত যথেষ্ট লাভ আছে আৰু আমি এখন ঘৰ সুন্দৰভাৱে মাছৰ পৰাই উপাৰ্জন কৰি চলিব পাৰোঁ বহুত মাছৰ দাম যেনেকৈ বাঢ়ি গৈছে আজিকালি মাছৰ দাম তেনেকৈ বজাৰত বিকিও বহুত হয় সেইটো ফালৰ পৰা চাবলৈ গ'লে আমি নিজে ধৰি অনা মাছৰ দামটো একেবাৰে কমত হৈ যায় আৰু আমি দুশ আঢ়ৈশ টকাত মাছ বিক্ৰী কৰিব পাৰোঁ বা ডাঙৰ মাছৰ ছাইজ লৈ আমি তিনিশ চাৰিশ পাঁচশ হাজাৰ টকা তেনেকুৱা হিচাপেও আমি মাছ বিকিব পাৰোঁ কিন্তু মাছ সদায়তো মাছ এভেইলেবোল হৈ নাথাকিব গতিকে পৰৱৰ্তী প্ৰজন্মবোৰৰ কাৰণে একেটা জীৱিকাতে জড়িত থকাটো মই নিবিচাৰোঁ যিহেতু আজিকালি যান্ত্ৰিক যুগত মাছ ব্যৱসায় কৰি মানুহে গোটেই সংসাৰ বা জীৱনটো চলাবলৈ হয়তো অসমৰ্থ হ'ব আৰু সদায় সাগৰ বা নদ নদীত মাছ কমিও যাব পাৰে গতিকে মাছৰ কথাটো কেতিয়াবা যদি বেমাৰ আজাৰো হয় পুখুৰীতে হওক নাদতেই হওক নদীতেই হওক বিলতেই হওক মাছৰ বেমাৰ যেতিয়া লাগি যায় তেতিয়া মাছবোৰতো মৰি যায় আৰু মাছবোৰ মৰি গ'লে আমাৰ জীৱিকাটো কোনোধৰণৰ লাভ নাহিব গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে আজিকালি এই মাছ ব্যৱসায় কৰি যে মোৰ পাছৰ পৰৱৰ্তী প্ৰজন্মবোৰো একেটা ব্যৱসায়তে লাগি থাকক সেইটো মই কেতিয়াও নিবিচাৰোঁ গতিকে মাছৰ ওপৰতেই নিৰ্ভৰ কৰি থকা পৰিয়াল এটা হয়তো কোনোবা এটা দিনত দুৰ্বল হৈ পৰিব পাৰে গতিকে সেই মাছ ব্যৱসায় এৰি আজি যিটো যান্ত্ৰিক যুগ হৈছে কম্পিউটাৰ যুগ হৈছে এই যুগটোত আমি মাছ ব্যৱসায়টো সম্পূৰ্ণৰূপে বাদ নিদিলেও তাৰ উপৰিও আমি আমাৰ পৰৱৰ্তী প্ৰজন্মবোৰক আমি বেলেগ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব বেলেগ শিক্ষাৰে শিক্ষিত কৰি আজিকালি সকলো গ্ৰজুৱেশ্যন কৰি সেইবিলাক কৰি আমি ল'ৰা ছোৱালীক আগবঢ়াই নিব চেষ্টা কৰিব লাগিব গতিকে মই ভাবোঁ আজিৰ দিনত এই মাছ ব্যৱসায়টো কৰিলে মানুহৰ জীৱন যিমান উন্নতি হ'ব লাগে সিমান হয়তো নহয় গতিকে পৰৱৰ্তী পৰ্যায়ৰ প্ৰজন্মবোৰক এই একেটা জীৱিকাতে জড়িত থকাটো মই নিবিচাৰোঁ